অঁ কওকচোন অঁ কওক বাৰু অঁ পাব আপুনি সকলো ধৰণৰ কিতাপেই পাব বাৰু কি কি লাগিব আপোনাক এতিয়া কোনখন কোনখন কিতাপ লাগিব আপোনাক অঁ পাই যাব অঁ পাই যাব সৰ্বোত্তম জানানে আছে আপুনি নবেলো নিব পাৰিব নবেল আছে আপোনাৰ ভাল ভাল নবেল অসীমত যাৰ হেৰাল সীমা আছে নীলাকণ্ঠ বজ্ৰ আছে আকৌ অঁ সৰ্বোত্তম জানানে পাঁচ পিচ ন সৰ্বোত্তম জানানে এখন পাঁচ পিচ ইমান নাই বাৰু হ'লেও অৰ্ডাৰ কৰিব লাগিব আপোনাক কিমান তাৰিখে লাগে বুলি কৈছিলে জানুৱীৰ পঁচিছ তাৰিখে ন অঁ তাৰ উপৰি আৰু কিবাকিবি লাগিবনে আপোনাক হেৰি কি কয় আৰু

বহী বহী কিমান পিচমান লাগিব এনেকুৱা ধৰণৰ বহী লাগিব আপোনাক অঁ পাই যাব আপুনি বিছ ত্ৰিছ পিছমান ন অঁ কোন জেগাত বুলি কৈছিলে গেলেকী এক নং লাহন গাঁও ন গেলেকী এক নং লাহন গাঁৱত কি হয় তাত ৰূপালী জয়ন্তী পাতিবলৈ লৈছে আপোনালোকে ন অঁ কলমো লাগিলে লৈ যাব পাৰিব আপুনি এনেই কলমো দিব পাৰিব কলম আছে দহটকীয়া বিছটকীয়া অঁ তাতো তাৰো কেইপিচ কেইপিচ লাগে আপুনি আপুনি নিজে আহিবনে লিষ্ট এখন লৈ পঠিয়াই দিব লিষ্ট অঁ পঠিয়াই দিবলৈ হ'লে আপোনাৰ ৰিচিপ্টখন লাগিব আপোনাৰ বস্তুটো অঁ হোৱাটছআপ আছে বাৰু ইয়াতে আপুনি পঠিয়াই দিব পাৰিব আৰু কিবা এডভা্ঞ্চ কিবাকিবি এটা লাগিব নহয় এডভান্স আপুনি দিব নে কিয়েনে অঁ এইটো নাম্বাৰত জি পে' কৰি দিলেও হ'ব আপুনি বাৰু আৰু আৰু আধাটো অঁ বহীকেইখন মানে বহীকেইখন এখনত ষাঠি টকামানকৈ পৰিবগৈ কেইপিচ লাগিব বুলি কৈছিলে আপুনি বহী বহী বিছ পিচ ন সৰ্বোত্তম জানানেৰৰ সৰ্বোত্তম জানানে পাঁচ পিচ আকৌ এইপিনে বুঢ়ী আই সাধু আছিলে আপুনি অকণীহঁতৰ বুঢ়ী আই সাধু আপুনি অকণিৰ মহাভাৰত আকৌ বয়োজ্যেষ্ঠৰ কাৰণে আপুনি নামঘোষা আছিলে নামঘোষা দিব পাৰিলে হেতেন অঁ বয়োজ্যেষ্ঠবোৰৰ নহয় এনেই বয়োজ্যেষ্ঠবোৰৰ দৌৰ কিবাকিবি খেলত আপুনি সেইকেইখনো দিব পাৰিলে হেতেন অঁ নবেলকেইখন আপুনি নবেল নবেল আছে ভালমানকেইখন নবেল আছে আপোনাৰ এতিয়া প্ৰচলিত অসম অসীমত যায় হেৰাল সীমা নিৰিবিলি নাহৰৰ ছাঁ নীলকণ্ঠী বজ্ৰ অঁ তাৰ পিছত ড্ৰাইভাৰ লাইফ লাইফ অফ এ ড্ৰাইভাৰ তেনেকুৱা বহুত তেনেকুৱা কিতাপ বহুতকেইখন বহুতকেইখন কিতাপ আছে সেইকেইখন আপুনি ডাঙৰবোৰক দিব পাৰিব তাৰমানে তেনেকুৱা কিন্তু সেইকেইখনৰ এমউণ্টটো অলপ বেছি হ'ব দেই বেছি মানে অকণমান আপোনাৰ মানে ডেৰশ দুশ ভিতৰত হ'ব আৰু এমাউণ্টটোহেঁত মানে নভেলকেইখনৰ অকণমান প্ৰচলিত নবেল তাৰ তিনিখনমান ল'ব ন আকৌ কাঠ পেঞ্চিল কাঠ পেঞ্চিল কিমান পিচ পঠিয়াব লাগিব কাঠ পেঞ্চিল পঞ্চাছ পিচমান ন অঁ কাঠ পেঞ্চিল ৰ কাঠ পেঞ্চিল ৰবৰ লগতে পঞ্চাছ পিচমান পঠিয়াই দিব লাগিব ন কলম সত্তৰ কলমটো বেছি হ'ব নেকি বাৰু কলমটো তাৰ উপৰি আপুনি বুক বেলেগ বুকো ল'ব পাৰিলে হেতেন আকৌ আকৌ হেৰিয়ৰ কাৰণে সৰু ল'ৰা একেবাৰে অকণমানি ল'ৰাবোৰৰ কাৰণে আপুনি সাধু পাব ভাল ভাল অকণিহঁতৰ সাধু বুঢ়ী আই সাধু বীৰবলৰ বীৰবল আগবৰ সাধু তেনেকুৱা ধৰণৰ কিতাপ আছে মোৰ ওচৰত এতিয়া কালেকশ্যন ভালেখিনি কালকচন আছে অঁ তেনেকুৱাই আছে আকৌ অসম কুইজ ভাৰত কুইজ কাৰেণ্ট এফেয়াৰ্চ অঁ তেনেকুৱা বা আপোনালোকে কেনেকুৱা ধৰণৰ লাগে এতিয়া আপুনি লিষ্ট এখন পঠিয়াই দিব বাৰু কি কি মই চাই ল'ম কি কি কিতাপ আপোনাক দিব পৰা যাব অঁ হোৱাটছআপতে দি দিম তাতে মই এমাউণ্টো অঁ মই তাতে হিচাপ কৰি পিনি বাৰু আপোনাক মই জনাম কিমান হয় আৰু এডভাঞ্চটো কিবা এটা খালী দিব লাগিব দেই মই পঠাবলৈ হ'লে হ'লে অঁ এড্ৰেছটো খালী ভালকৈ আপুনি লিখি দিব এড্ৰেছটো মানে কি হ'ল ভালকৈ দিলেহে গম পোৱা যাব মানে যিদিনাখন খেল হ'ব সেইদিনাখনই লাগিব নে এই এদিনৰ আগত আপোনাক দিব পৰা যাব এদিনৰ আগত মানে আপোনাৰ মাঘৰ এক তাৰিখে লাগিব বুলি কৈছে এদিনৰ আগতো দোকান বন্ধ থাকিব নহয় এতিয়া সেইদিনাখন বিহু উৰুকা দিনাখন দোকান বন্ধ থাকিব অঁ উৰুকা আগদিনাখন দিব দিব পৰা যাব খালী বিহু দিনাখন দোকান বন্ধ থাকিব আপুনি এদিনৰ আগতে ৰিচিভ কৰিব কৰিব লাগিব আপুনি অঁ খালী এডভা্স কিবা এটা দিব লাগিব খালী দেই এডভা্সখন অঁ ঠিক আছে বাৰু হ'ব তেতিয়াহ'লে

অঁ নিশ্চয় নিশ্চয় নিশ্চয় সময় মতে পঠিয়াই দিম এড্ৰেছটো খালী ভালকৈ দিব আপুনি আৰু কি কয় ৰিচিপ্টখন কাটি দিব আপুনি বস্তুটো ৰিচিপ্টখন পঠিয়াই দিব হোৱাটছআপত ৰিচিপ্টখন চাই পিনে মই এতিয়া যদি অঁ যদি নাই মই তেতিয়া মগাব লাগিব কিবাকিবি যদি আছে কালেকশচনখিনি ভালে আছে বাৰু যদি নাই মই আকৌ আনিব লাগিব নহয় বুক চেণ্টাৰপৰা অঁ ঠিক আছে বাৰু দিয়ক হ'ব তেতিয়াহ'লে